আমাৰ অঞ্চলৰ বিভিন্ন চিলাই প্ৰকাৰ এতিয়া তাঁত সূত বয় তাঁত চে হেৰি কৰে তাৰপিছত বোৱা তাঁত সূত বয় চাদৰ মেখেলা এইবিলাক লগায় যোৰ কাপোৰো লগায় তাৰপিছত বিভিন্ন প্ৰকাৰৰ সেই বয় তাৰপিছত গামোচা বয় তাৰপিছতে আকৌ চিলাই কৰিবলৈ হ'লে আপোনাৰ ফেব্ৰিক কৰে তাৰপিছতে আপোনাৰ চিলাইটো বিভিন্ন ধৰণৰ চিলাই আছে চিলাই কৰিও মানুহে হাতেৰে চিলাই কৰিও হেৰি কৰে আকৌ মেচিনটো চিলাই লৈ মানে কাপোৰ কানি বনায় তাৰপিছত এনেকৈ বিভিন্ন কৌশল আছে বনাওঁ আকৌ বুলিলে আৰু মই বৰ্তমান ফেব্ৰিক কৰিছোঁ তাৰপিছত প্ৰিণ্ট কৰিছোঁ তাৰপিছত আকৌ হাতেৰে চিলায়ো কৰি মই কাপোৰ পিন্ধিছোঁ তাৰপৰা তাঁতো মাজে মাজে বওঁ গামোচা ৰুমাল এনেকুৱা আৰু গাৰু কভাৰ চাৰু কভাৰবিলাকো আমি ফেব্ৰিক ফুল কৰি মানে হেৰি কৰোঁ বনাওঁ গতিকে বিভিন্ন ধৰণৰ পোচাক পৰম্পৰাগত পোচাক সৃষ্টি কৰোঁ তাৰপৰা মই কিছুমানেতো মুগাৰ কাপোৰ মুগাপলু হেৰি কৰি মুগাৰ কাপোৰ বয় পাটৰ পাটৰ হেৰি কৰি পাটো বয় তাৰপৰা ৰিহা এইবোৰ ঢেৰ মানে বিভিন্ন ধৰণৰ কাপোৰ মানে পোচাক সৃষ্টি কৰিবলৈ মানুহে চে চেষ্টা কৰে আৰু কাপোৰ কানি ইনেই চুইজাৰ টুইজাৰ টপো চিলায় এনেকৈ বিভিন্ন ধৰণৰ পোচাক মানে সৃষ্টি কৰি কৰে আৰু মই বিশেষ সেই ফেব্ৰিক সেইবিলাকহে কৰোঁ আৰু চিলাই ফেব্ৰিক প্ৰিণ্ট এইবিলাকেই সাধাৰণতে সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ